অঁ অম্লান ছাৰ হয়নে এই এনেই আছোঁ অঁ হয় নেকি ছাৰ অঁ অঁ অঁ অঁ ছাৰ মোৰ এই লগৰ কেইটামান আছে তেনেকে খেলা ল'ৰা ময়ো এই ফুটবলৰ অলপ খেল খেলোঁ অঁ হয় ছাৰ আছে আছে এখন ফিল্ড এখন আছে অঁ অঁ মই কৈ দিম বাৰু ছাৰ লগৰখিনিক মাতি দিম তেনেকে যে ছাৰ ছাৰ এজন আহিব আমাৰ এনেকে ফুটবলৰ অকণমান ক'চ ক'চ কৰি মানে শিকাবহি খেল কেনেকে খেলিব লাগে কোন ক'ত কেনেকে কি পজিশ্যনত খেলিব লাগিব বাকিখিনি শিকাব আৰু টুৰ্ণামেণ্ট পাইছেহি এনেকে ছাৰে শিকাবলে আহিব তেনেকে কম বাৰু লগৰখিনিক মই মাতি দিম বাৰু অঁ স্কুল ছুটী হোৱাৰ পাছত পাৰিব অঁ ছাৰ অঁ নহয় সেইটোতো চাবই লাগিব ছাৰ ষ্টেমিনাখিনি চাব লাগিব সবেইেতো এনেকে খেলোঁ বুলি ক'লে ডাইৰেক্ট খেলি দিব নোৱাৰিব ন পিছত আকৌ সা সামগ্ৰীটো চবৰে ওচৰতটো ছাৰ নাথাকিবও পাৰে এতিয়া মানে কিছুমান ঘৰত প্ৰব্লেম থাকিব পাৰে বুটযোৰ চবৰে ওচৰত নেথাকিব পাৰে জোতা চোতাবোৰ তেনেকে এতিয়া যোগাৰটো কৰিব লাগিব ছাৰ তেনেকে এতিয়া ক'চিং ক'চিং ক'চিং চেণ্টাৰটোৰ পৰা কিবা সহায় পোৱা যাব নেকি তেনেকে চাব আপুনি আছে আছে তেওঁলোকে বলৰ বলৰ বলৰ যোগান ধৰিব পাৰিব বল বল আপোনাৰ তাৰপিছত আপোনাৰ তেনেকে গ্লভছ সেনেকে যোগান ধৰিব পাৰিব গ'লকিপাৰৰ কাৰণে কিবা কিবি অঁ অঁ ঠিক আছে ছাৰ অঁ অঁ ও ম'বাইলত তেনেকে মোবাইলত চাই চাই অকল মোবাইল মেনীয়া টাইপৰ হৈ গৈছে ল'ৰাবোৰ ও টুৰ্নামেণ্ট

ও ও ছাৰ হয় হয় তেনেকে এতিয়া আৰু এতিয়া ছাৰ বাকী স্কুলকিখনক যেনিবা ক'লে এতিয়া ল'ৰা ছোৱালীবোৰক কিছুমানটো এনেকে উৎসাহিত হ'ব কিছুমান নহ'ব তেওঁলোকক উৎসাহ জনাবলে আপুনি আগবাঢ়ি আহিব লাগিব অঁ তেনেকে ঘৰত গৈ গৈ

অঁ তেনেকে মিটিং এখন দিয়াটো ভাল হ'ব নেকি অঁ মই কৰি দিম বাৰু ছাৰ অঁ নহ'লে কাম এটা কৰিব নহ'লে কাম এটা কৰিব ছাৰ আপুনি এদিন স্কুল ছুটী দিয়া আগতে আহি আপুনি টিচাৰখিনিৰ লগত কথা পাতি তেনেকে সকলো ল'ৰা ছোৱালীক তেতিয়া যেতিয়া থাকিব স্কুলতে তেতিয়া আপুনি মিটিং এখন দিব তেতিয়া আপুনি মিটিংখনত ভালক কথাখিনি জনাই দিলে বেছি ভাল হ'ব নেকি কাইলে সোমবাৰ সোমবাৰ কাইলে সোমবাৰ কাইলে কাইলৈ কৰিলেও বেয়া নহ'ব নেকি অঁ নহয় নহয় ছাৰ চিঠিৰ কথা কোৱা নাই আপুনি মানে কাইলে এনেই স্কুললে এপাক আহি কথাখিনি আগে জনাই দিয় জনাই জনাব নেকি সেইটো কথা মানে যদি জনায় কথাটো আগে জনাই থলে মানে তেতিয়া ল'ৰা ছোৱালীখিনি অকমান ভাবিব যে অঁ আমাৰ এনেকে খেল এখন পাতিব পাৰি সেনেকে পাতিব চাগে ছাৰে ইয়াতে তেওঁলোকে ঘৰত যেতিয়া তেতিয়া মাহঁতক মানে গাৰ্জেন্টক ক'বগেতো তেতিয়া তাৰপিছত আপুনি চিঠিৰ কথা ভাবিব পাৰিব প্ৰথমে এনেই কথাটো জনাই দিলে বেয়া নহ'ব নেকি কাইলে আহি এনেই এপাক আহি সেইটো হয় ছাৰ সেইটো পানী মানে পানী মানে এনেই আপুনি ধৰি লওক কল ফল কিবা এটা এনেকে সেনেকে বইল বইল কণী এনেকে আপুনি কিবা এটা দিলে দিব পাৰিব ছাৰ এই বাজেট বাজেটৰ কথাটো কেনেকে কি হ'ব

তিন লাখমান টকা হ'লেতো ছাৰ বহুত ধুনীয়াকে পাতিব পৰা যাব আহিব আহিব অঁ ল'ৰা ছোৱালী ছাৰ তেনেকেতো এখন ইয়াততো আপোনাৰ হ'ল আকৌ আপুনি টীমৰ টীম দিব লাগিব নহয় আপুনি বেলেগ বেলেগ টীমকো মাতিব লাগিব মানে আপুনি অঁ স্কুল ৱাইজত অঁ অ স্কুল অঁ স্কুল অঁ স্কুলতে স্থানীয় অঁ স্থানীয় কেবাখনো স্কুল আপুনি তেনেকে স্কুল টুৰ্নামেণ্ট পাতিব পাৰিব অঁ তাৰপিছত ধাম নগাঁৱৰ ধামদূলি তাৰপিছত আকৌ মহান গাঁও তেনেকে আপুনি স্কুললে যাব পাৰিব কথাখিনি মিটিঙে আলোচনা কৰি মেলি তাৰপিছত ষ্টুডেণ্টখিনিকো এনেই জনাই দিব অঁ অঁ নহয় আপুনি প্ৰথম টিচাৰৰ লগত শিক্ষকৰ লগত পাতি তাৰপিছত প্ৰত্যেকটো ক্লাছৰুমে গৈ ক্লাছৰুমে ক্লাছৰুমে গৈ পিনি আপুনি ষ্টুডেণ্টখিনিকো জনাই দিব পাৰিব মানে যে খেল এখন পাতিব লৈছোঁ তোমাৰ ও ও ও ও তাৰপাছত তেওঁলোকক অঁ তেওঁলোকক এইটোও ক'ব লাগিব যে তোমালোকক বুট বুট গ্লভচ এইবোৰ একেবাৰে দি দিম কিন্তু তোমালোকে প্ৰেক্টিছ নাহিলে নহ'ব সেনেকে কৈ দিব লাগিব তেতিয়া মানে যেতিয়া নিজৰ বুলি বস্তুটো ভাবি ল'ব ন তেওঁলোকে তেতিয়া আহিব পাৰ আহিব মানে মই পাই বস্তুটো যে পাই যাম যে অঁ পাই যাম বুলি ভাবিব ও ও ট্ৰফি পাব কিবা কিবি এনেকে পাব বুলি ক'লে পাৰিব পাৰিব ছাৰ পাৰিব পাৰিব চিনি পাওঁ আপুনিও চিনি পাব চাগে এই এই তেওঁ সঞ্জীৱ সঞ্জীৱ বুলি কয় অঁ হ'ব ছাৰ পঠাই দিম বাৰু অঁ অঁ অঁ ছাপ'ৰ্ট কৰিব ছাপ'ৰ্ট কৰিব ছাৰ খেল বুলি ক'লে তেওঁ মানে মানুহজন আগবাঢ়ি অহা মানুহ একদম পিছ পৰি গৈছে ও এই উলিয়াব লাগিব নহ'লে সকলোৱে মোবাইল চাই চাই নিজৰ স্বাস্থ্যটো বেয়া কৰি লৈছে নহয় দৌৰ চৌৰ নামাৰে ন আগৰ দৰে কোনো নহয় আগতে বহুত স্পৰ্ট গেম মানে ক'লে স্কুল উইক স্কুল উইক তেনেকে হৈছিলে আজিকালিতো তেনেকে নাই আজিকালি এই কিবাকিবি ৰচনা লিখা কিবা কিবি সেনেকুৱাবোৰে অকল কথা দেখোঁ সি মানে ৰাভা দিৱস কিবা বিষ্ণু বিষ্ণু ৰাভা দিৱস তাৰপিছত এনেই লাচিত দিৱস সেনেকুৱাবোৰে এই চিত্ৰাংকন প্ৰতিযোগিতা কিবা কিবি হয় এনেকে ফুটবল ক্ৰিকেট তেনেকুৱা টুৰ্নামেণ্ট ছাৰ খুব কমেই হয় হেৰি আজিকালি অঁ আগৰ যুগত তেনেকে ৰৈ থাকে স্কুলৰ পৰা আহি খেলিব যাম খেলিব যাম আজিকালি আকৌ স্কুলৰ পৰা আহি মোবাইলটো কেতিয়া চাব পাম তেনেকুৱা হয় কৰিব লাগিব আপুনি এতিয়া আপুনি এতিয়া কাইলে স্কুললে আহি মেলি কথাখিনি ভালকে জনাই দিবহি নাই ছাৰ আৰু কি বুলি কয় কথাটো কেনেকে কেনেকে ল'ব এতিয়া মানে আপুনি স্কুলকেইখনত ক'লে ক'লে যেনিবা টিচাৰৰ কথাখিনি ষ্টুডেণ্টখিনিকো ক'লে প্ৰেক্টিছ এতিয়া একেখন ফিল্ডত কেনেকে কৰিব এতিয়া একেখন ফিল্ডতে কৰিব নে প্ৰেক্টিছ নে চব মানে প্ৰত্যেকখন স্কুলৰ মানে বেলেগ বেলেগকে হ'ব

অঁ অঁ

দুশখন হৈ যাব ছাৰ বেছিয়ে হ'ব দুশখন ছাৰ ইমান ষ্টুডেণ্টটো নহবই ও ও অঁ হ'ব হ'ব ছাৰ ঠিক আছে কাইলে আহিব